ফটোগ্ৰাফীটো যিহেতু হবিৰ পৰাই আৰম্ভ হয় প্ৰথমে মানুহে হবি হিচাপে লয় ধৰক কিবা এটা দৃশ্য দেখি ভাল লাগিলে কিবা আমি ক'ৰবাত ফুৰিব গৈছোঁ তাত ফটোত লৈছোঁ সেইটো এটা হবি বুলিয়েই ক'ব পাৰি মানুহৰ ধৰক আৰু কিছুমানে নিজে নিজক ফটো উঠাই ভাল পায় এইটো চবৰ নিজৰ বেলেগ বেলেগ এটা মানে এইটো কলা বুলিয়েই ক'ব পাৰি ধৰক আপুনি এখন ভাল ফটো উঠাটোও এটা কলাই হয় আৰু এইটোক মই আজিকালি যিহেতু ফটোগ্ৰাফীটো বহুত বেছি ডিমাণ্ড হৈ আছে আমাৰ সমাজত যিহেতু গতিকে এইতো পেছা হিচাপে ল'ব পাৰে পেছা হিচাপে লৈ পানি তেওঁ সেইটো কামটো মানে ভালদৰে কৰিব পাৰে বুলি মই ভাবোঁ তেওঁক যোন আজিকালি এজন ফটোগ্ৰাফী ফটোগ্ৰাফাৰ নহ'লে এখন বিয়া আধৰুৱা বুলিয়ে ক'ব পাৰি যিহেতু এখন বি বিয়াত এজন ফটোগ্ৰাফাৰৰ প্ৰয়োজন হয়েই যিমান যি হ'লেও আৰু এতিয়া নিউজ চেনেলবোৰতো ধৰক নিউজ এটা ল'ব গ'লেও বহুতখিনি ইনফৰমেশ্য়নৰ দৰকাৰ হয় যাৰ কাৰণে ফটোগ্ৰাফীটো বহুত ইম্প'ৰ্টেণ্ট বুলি মই ভাবোঁ বিভিন্ন ক্ষেত্ৰত ফটোগ্ৰাফীটো প্ৰয়োজন হয় অকল এইকেইটা বুলিয়ে নহয় বহুত বহুত ক্ষেত্ৰত সমাজত বহুত প্ৰয়োজন বুলি মই ভাবোঁ গতিকে এইটো পেছা হিচাপে ল'ব পাৰে আৰু বৰ্তমান সময়ত ফটোগ্ৰাফীটো বহুত ভাল পেছা বুলি মই ভাবোঁ